নমষ্কাৰ মোৰ পৰিয়াল হিচাপে ক'ব গ'লে মোৰ ল'ৰা আৰু মোৰ ছোৱালী আৰু মোৰ ল'ৰা এতিয়া বিবাহিত গতিকে বোৱাৰীও আছে আৰু মোৰ বন্ধুবৰ্গ বহুতেই আছে গতিকে গোটেইবোৰ বন্ধু বৰ্গৰ মাজত মই নিজে মানে গোটেইবোৰৰ লগত ভালকে মিলি মেলি আছোঁ ঘৰতো বৰ্তমান খুউব ভালেই আমাৰ পৰিৱেশ গতিকে পৰিয়াল হিচাপে গোটেইবোৰৰ মাজত যেতিয়া মনৰ যিটো মিল সেই মিলটো থাকিলে পৰিয়ালবোৰ শান্তিত আৰু সুখত থাকিব পাৰে সিমানখিনিয়েই মই বুজোঁ আৰু সিমানখিনি ৰক্ষা কৰিবলে যিখিনি কৰিব লাগে সেইখিনিয়েই মই মানি চলিব খুজোঁ লগতে বন্ধু বৰ্গৰ ক্ষেত্ৰতো সেনেকুৱাই হয় এতিয়া বন্ধু বৰ্গৰ লগতো সেনেকেই যিটো সময়ৰ যিটো বস্তু সৰুৰ পৰা যিবোৰ স্কুলৰ কালৰ বন্ধু আছিল সেইবিলাকো আছে কলেজত পঢ়াবিলাকৰো আছে ইউনিভাৰ্চিটিত পঢ়াবিলাকো আছে গতিকে সকলোৰে মাজত সময়বোৰ ঠিকে থাকে পাৰ কৰি আছো আৰু সিমানেই ধন্যবাদ কম হ'ল